খেলবোৰে মানুহক মানসিক টেঞ্চনৰ পৰা দূৰত দেখাই যেতিয়া খেল খেলি থকা যায় তেতিয়া কোনো ধৰণৰ চিন্তা কোনো ধৰণৰ ভাব নাহে আৰু যেতিয়া আমি খেল খেলি থাকোঁ খেল খেলি থকা টাইমত আমাৰ যিটো দেহাটো আছে তেতিয়া আমাৰ অলপ পৰিশ্ৰমৰ নিচিনাও হয় অলপ যেতিয়া যেনেকৈ ধৰক ফুটবল খেলোঁতে আমি দৌৰা যায় দৌৰি থাকোঁতে আমাৰ একো ভাবিবৰ বেয়া চিন্তা ভাবিবৰ নাই বলৰ খেলৰ ওপৰত চিন্তাতো থাকে আপোনাৰ যেতিয়া আমি দাউ দৌৰোঁ তেতিয়া যিটো আমাৰ দেহাত যিটো আমাৰ দেহাত যিটো সেই মানে ব ভাগৰ লাগে যেতিয়া যেনেকৈ পেট ওলাই তো তেতিয়া আমি ফুটবল খেলোঁ ফুটবল খেলোঁতে আমাৰ সেনেকৈ পেট নোলাই নিজে নিজৰ দেহাটো মানে স্থিল হৈ থাকে স্থিল স্থিল মানে হৈ থাকে নিজৰ দেহা সেই মানে যেতিয়া দেহাটো ভালে থাকে নিজৰ নিজেও নিজে মানে নিজৰো মানে ভাল লাগি থাকে